হেল্ল' হেল্ল' হয় মই হেল্ল' হয় মই বিয়াৰ কাৰণে ডেক'ৰেশ্বনৰ কাৰণে ফোন কৰিছিলোঁ হয় কি কি কৰিব লাগিব

হয় হয় গোটেইখিনি পাম ন হয় এনেই পইচাটো কিমানমান পৰিব ডিচকাউণ্ট দিব পাৰিব হয় বিহুটো লাগিছিলে হয় হয় ঠিক আছে আপোনাক জনাই দিম দিয়ক অঁ অঁ